আমাৰ বাৰীত শাক পাচলি চব লাই পালেং ধনিয়া কবি মূলা আলু চব নিজৰ বাৰীতে কৰি লওঁ সাৰবোৰ নিদিয়াকৈ বেমাৰ আজাৰ নোহোৱাকৈ সেইবোৰ খাই মেলি চলি থাকোঁ কিন্তু টাউনিয়াল মানুহে সাৰ দিয়া শাক পাচলি খাই মেলি বেমাৰ আজাৰ হয় বা এ চি থকা গাড়ীত চলি মেলি যায় তেওঁ গৈ বেমাৰ আজাৰবো বেছি হয় তেওঁলোকৰ চিকিৎসা কৰিবলগীয়া হয় আমাৰ কিন্তু বেমাৰ আজাৰবোৰ আমাৰ সাৰবোৰ নিদিয়া শাক পাচলি খাই বেমাৰ আজাৰ নহয় আমাৰ আৰু সেই গতিকে আমাৰ হাজবেণ্ডেও গাড়ী মটৰ চলাই মেলি বা কোনো বেমাৰত ভুগিবলগীয়া হোৱা নোহোৱাকৈ ঘৰ পৰিয়ালতে চলাব পাৰিছে আৰু ময়ো শাক পাচলি চব কৰি ধনিয়া কৰো পালেং কৰো মূলা কৰো লাই কৰো আলু কৰোঁ তাপা ফ্ৰেছ বিন দাম প্ৰতি সকলো বাৰীতে কোৰ মাৰি পেলাই কৰোঁ দিনৰ দিনটো ৰাতিপুৱা খাই বৈ উঠিয়ে আৰু শাক পাচলি বাৰীতে লাগি মেলি সেইবোৰ কৰি নিজেও খাওঁ আৰু আনকো বেচি মেলি পইচা অলপ উপাৰ্জন কৰি লওঁ সেয়া উপাৰ্জনকাৰী যিকেইটা বস্তু ঘৰত নাইকিয়া সেইকেইটা আনিব কিনিবৰ কাৰণে মোৰ ঘৰ শাক পাচলি বাৰীৰ পৰাই ওলাই থাকে চলিবৰ কাৰণে মানে পইচাটো হৈ যায় সেয়াই সেই দোকান বজাৰ কৰি আনো আৰু আৰু নিজেও অকণমান মানে সেই টকা পইচাটোৱে চলিবলৈ ভাল লাগে আৰু ঘৰৰ শাক পাচলিটো বেচি মেলি আৰু সাৰো কোনো ব্যৱহাৰ নকৰোঁ গৰু গোবৰ অলপ দিওঁ আৰু মাটিডৰা ভালকৈ চাফ চিকুণ কৰি লওঁ তাত গোবৰ গুড়ি কৰি পেলাই সিঁচি দিওঁ সেই সাৰতে লাই মূলা পালেং ধনিয়া সকলো বৰ ধুনীয়া হয় আৰু তাই প্ৰতি মুঠাই কৰোঁ মুঠাই কৰি বিছ টকা দছ টকা ত্ৰিছ টকা তেনেকৈ মানে মুঠাত লৈ মেলি দিনটো উপাৰ্জন প্ৰায় মোৰ পাঁচশমান হৈ যায়গৈ শাক পাচলিতে সেই পাঁচশ দুই তিনিশ ঘৰ বজাৰপাত কৰো যিকেইটা বাকী থাকে সেইকেইটা পাছত চলিবৰ কাৰণে একাউণ্টছতে ব্যৱহাৰ কৰি থৈ দিওঁ আৰু ঘৰৰ বস্তুখিনি খাই আমাৰ বেমাৰ আজাৰ কোনো ল'ৰা ছোৱালী বা মোৰ কাৰো বেমাৰ আজাৰ নহয় বেমাৰ তেনেকৈ নহয় মানে ঘৰ সাউ সাৰ নিদিয়া বস্তু খাওঁ ব্যৱহাৰ কৰোঁ সেইকাৰণে আৰু কষ্ট দিনৰ দিনটো কষ্ট কৰিলেও আমাৰ বেমাৰ আজাৰ তেনেকুৱা দেখা নিদিয়ে ধুনীয়াকৈ ব্যৱহাৰ কৰি পেলাই শাক পাচলিয়ে ঘৰখনো চলি থাকে ৰাইজকো খোৱাও তেনেকৈ ব্যৱহাৰ হৈ থাকে ধনিয়া ধনিয়া সেউজীয়া ধনিয়া পালেং মূলা লাই সেউজীয়া শাক পাচলিয়ে মানুহৰ স্বাস্থ্য সুষম কৰি ৰাখে সবল কৰি তোলে কিন্তু সাৰ দিয়া বস্তুখিনি খায় মানুহৰ তেনেকুৱা দেহা মানে সুফল নহয় টাউনিয়াল মানুহখিনিয়ে তেনেকুৱা সাৰ দিয়া বস্তু খায়েই তেখেতসকলক বেমাৰ আজাৰ ৰোগে বহুত দেখা দিয়ে তেখেতসকলে গাড়ী ঘোৰাই ঘূৰি ফুৰে এ চি তলত তেখেতসকলৰ সেইকাৰণে বেমাৰ আজাৰবোৰ বেছি আমাৰ গাঁৱলীয়া মানুহৰ বেমাৰ আজাবোৰ কম আমাৰ গাঁৱলীয়া চব সেউজীয়া শাক পাচলি খাই স্বাস্থ্য নিমল কৰি ৰাখে কিন্তু টাউনীয়াল মানুহে নিজৰ বাৰী শাক পাচলি খাবলৈ নাপায় তেখেতসকলৰ কিনা শাক পাচলি খাই সাৰ দিয়া সেইকাৰণে বেমাৰ আজাবোৰ বেছি আমাৰ গাঁৱলীয়া মানুহৰ ঘৰে বাৰীয়ে চব শাক পাচলিবোৰ কৰে সেই তেওঁলোকে সেই শাক পাচলি খাই মানে বেমাৰ আজাৰবোৰৰ পৰা দূৰত থাকে বেমাৰ আজাৰ তেনেকৈ নহয় হ'লেও কম পৰিমাণে হয় বেমাৰ কিন্তু টাউনীয়াল চহৰীয়া চহৰ পৰিৱেশতকৈ আমাৰ গাঁৱলীয়া পৰিৱেশত বেমাৰ আজাৰবোৰ কম হয় আৰু তেখেতসকলক হেৰিটো মানে শৰীৰটো সিমান আমাৰ দৰে হেৰি নহয় ভাল নহয় আমাৰ কিন্তু গাঁৱলীয়া মানুহৰ শৰীৰটো মানে মানুহৰ শৰীৰটো বহুত সুখ মানে বহুত হেৰি হৈ থাকে আমি কষ্ট কৰিও খাব পাৰোঁ কষ্ট কৰিলে আমাৰ কষ্ট কৰা যেন নালাগে আমাৰ তেখেতসকল চহৰীয়া মানুহে অলপ দূৰ খোজ কাঢ়িব নাই আমি কিন্তু খোজ কাঢ়ি হ'লেও দহ কিলোমিটাৰ বিছ কিলোমিটাৰ যাব পাৰোঁ আমাৰ ঘৰ শাক পাচলি ব্যৱহাৰ কৰাৰ কাৰণে আমাৰ দেহাটো সদায় মানে নিৰোগী হৈ থাকে ৰোগীয়া হৈ নাথাকে আমাৰ ৰোগ তেনেকৈ আক্ৰমণ কৰিব নোৱাৰে আমাৰ দেহাত আৰু আমাৰ হাজবেণ্ডে গাড়ী চাৰী চলায় তেখেতক ঘৰৰ শাক পাচলি খাই মানে তেখেতৰ একো কোনো বেমাৰ আজাৰ নাই দিনৰ দিনটো গাড়ী চলাই আহে ৰাতিয়ে হ'লে অলপ লাইট চাইট দি মানে মাটি বাৰীবোৰ অকণমান কোৰ চোৰো মাৰেহি শাক পাচলিবোৰ মানে মাটি চপাই মেলি দিয়ে তেতিয়া মানে অকণমান বেছি ভাল হয় আলু চালু খল খানি দিয়াৰ পিছত কোৰ মাৰিব লাগে তেখেতে তেনেকৈ দিনটো গাড়ী চলাই ৰাতি হ'লে কোৰ মাৰি পেলাই আলু কোৰ মাৰেহি লাইট দি পেলাই তথাপিতো তেখেতেৰ বেমাৰ আজাৰ মানে কম পৰিমাণে হয় বেমাৰ আজাৰ তেনেকৈ হোৱা নহয়েই মানে তেখেতেৰ আৰু আমাৰ ল'ৰা ছোৱালী পৰা আদি কৰি সকলোৱে দেহাবোৰ বহুত ভালে মানে আছে আৰু আগলৈও চাগে থাকিব আমি দোকানৰ বস্তু ব্যৱহাৰ নকৰোঁ শাক পাচলি ঘৰৰ শাক পাচলি ব্যৱহাৰ কৰোঁ স্বাস্থ্য সদায় ভালে থাকে ল'ৰা ছোৱালী পা ধৰি ডাঙৰলৈকে সকলোৱে লাই পালেং মূলা সকলো সেইবোৰকে আমাৰ মানে এতিয়া বাৰিষা আৰম্ভ হোৱাৰ পা লাই মূলা পালেং সেইবোৰ ব্যৱহাৰ হয় সেইবোৰকে আমি ব্যৱহাৰ কৰি পেলাই মানে হেৰি কৰো আৰু অইন বস্তু দোকানৰ কিনা মেলা আমি নকৰোঁ সেইবোৰকে কিনি খাই মানে ব্যৱহাৰ কৰি আমি সদায় সেই তেনেকেই চলি থাকোঁ